কি কিতাপৰ বিষয়লৈ মই একোৱেই নাজানো আৰু আগৰ কুঁহিপাতখনহে চিনি পাওঁ আমাৰ দিনত আৰু সেইবোৰহে আছিলে কুঁহিপাত কোমলীয়া গছৰ আগত কুঁহিপাত কোমলীয়া আমাৰ হাতত সেনেকুৱা সেইবিলাক কবিতাবিলাক আছিলে আৰু সৰু সৰুকৈ বৰ এটা বেছি চিনি নাপাওঁ অ আখিনি জানো আৰু ক খখিনি এনেকৈয়ে ভালেকেইটা এনেকৈ অসমীয়াকেইটা লাহে লাহে জানোঁ আৰু এতিয়া তাকো নজনাই হৈছোঁগৈ আৰু বহুত দিন গোৱাই নাই নহয় কবিতা চবিতাটো পাহৰিলোঁগৈ আৰু আগতে ভাল ভাল কবিতাবোৰহে জানোঁ হ'লে আজিকালি পাহৰিছোঁগৈ শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা শুৱনি আমাৰ পানী ভৰা ঘাট মুদৈয়ে বেপাৰ কৰা তেনেকুৱাখিনি গাওঁ হ'লে আজিকালি ভুল হৈছেগৈ আৰু বুঢ়ী হৈছোঁযে পাহৰি গৈছোঁ আৰু কবিতা চবিতাও পাহৰিলোঁ পঢ়িবলৈও চকুৱে নমনা হ'ল আৰু আখৰ মনি নাপাওঁ আজি আৰু ষাঠি এষষ্টি বছৰ ক'ত হ'বগৈ পাৰিমগৈ আগৰ যুগ নাই আৰু আৰু আজিকালি যিবোৰ হেৰি ওলালে আজি চব আজিকালি ইংৰাজী ওলালে আৰু এ বি চি ডি সেনেকুৱা হেৰিবোৰ ওলালে আমি এতিয়া বুজি নাপাওঁ নহয় একোৱে নপঢ়োঁৱে আৰু কিতাপো নাচাওঁ ল'ৰা ছোৱালীকো দেখুৱাব নোৱাৰোঁ আগৰ দিনত যিমানখিনি অসমীয়া আমি পঢ়োঁ সেইখিনি জানোঁ আৰু ক খ গ ঘ ঙ চ ছ জ ঝ ঞ সেনেকৈ পঢ়ি দিব জানোঁ বৰ লতিয়া মতিয়াবোৰ আমি এতিয়াও নাজানো বানানৰ শব্দবিলাক ভুল হৈ যায় আজিকালি ল'ৰা ছোৱালীয়ে পতাপত পঢ়িব আমি নোৱাৰোঁ নহয় এতিয়া এক দুই পঢ়িলেও সিহঁতি ওৱান টুকৈহে পঢ়িব আমি আকৌ এক দুইকৈহে হিচাপ দিওঁ আগৰ নেওতা ধৰাপাত বুলি কয় সেইখন সেইখনহে ওলায় আৰু আজিকালি আকৌ সেনেকৈ নোলায় নহয় ওৱান টু থ্ৰী সেনেকে ফ'ৰ ফাইভ সেনেকে পঢ়ে আমি আমাৰ দিনত আৰু এক দুইৰ পৰা আৰু এশলৈকে পঢ়িলে আৰু সেইজনীক খুব চোকা সেইটো ল'ৰা হ'লেও ছোৱালী হ'লেও বা সেইজনীয়ে খুব পাৰে বুলি ক'ব আজিকালি গ'লেও হেৰিকে হিন্দীতহে পঢ়িব ইংৰাজীত অসমীয়া চোন এটাও নপঢ়ে ল'ৰা ছোৱালীয়ে এতিয়া নিৰ আমিতো সেইবিলাক আৰু এতিয়া বুজিয়ে নোপোৱা হৈছোঁগৈ আৰু চকুৱেতো বাৰু মনিয়ে নাপায় আখৰ তথাপিও তেও এনেকৈ অসমীয়া এটা দুটা বুজি পাওঁ আৰু চালে মানে চছমা টছমা ল'লে ইমান হেৰিটো নাথাকেগৈ আৰু আগৰ আগ্ৰহটো এই আমি ল'ৰালি কালতে পঢ়াকেইটা সেই মুখস্থ থকা নিচিনাকৈ আছে আৰু হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ সেইবোৰ গাওঁ লাও পুলি ল'ৰাই ৰুলে বোলে ৰুলে ল'ৰাই লফা ঘূৰাই ঘূৰাই উৰাই ঘূৰাই তাঘূৰ ঘূৰাই মাতা সেইবিলাক গাবলৈ জানো হ'লে তাৰপৰা নো এতিয়া আৰু আমি অসমীয়াবোৰ সেনেকৈ গাব জানো ইংৰাজীবোৰহে নাজানো একোৱেই নাজানো আৰু এনেকৈ আছে কবিতা কেইটামান হেৰি এতিয়া পাহৰিছোঁ নহয় দিনো হ'ল আৰু